হেল্ল' অঁ মই এই দিল্লীৰ পৰা আহিছোঁ অসমলৈ ফুৰিবলৈ অঁ মই এই সোণমাই গগৈয়ে কৈছোঁ আপোনাৰ ফোনকলটো পালোঁ আপুনি ৰীতামণি হাজৰিকা নহয় জানো অঁ অসমত এইবোৰ কিবা কিবি পাতে এইবোৰ চাবলৈ আহিছোঁ দিল্লীৰ পৰা অঁ অঁ চাইছিলোঁ চাইছিলোঁ অঁ অঁ হয় নেকি অঁ অঁ অঁ হয় নেকি অঁ অঁ অঁ অসমত এইবোৰ বিহু সেইবোৰ বিহু মেলা পাতে নেকি অঁ সেইকাৰণে এইবেলি দিল্লী পৰা আহিছোঁ অ অসমত চাবৰ কাৰণে অঁ অঁ অঁ অঁ অঁ আমাৰ দিল্লী নাচিবলৈ দিল্লী মানুহতো অকণমান এতিয়া অসমলৈ আহিলে মানে পাৰিম আৰু এতিয়া শিকিবলৈ অলপ

অঁ আমাৰতো এইবোৰ দিল্লীততো এইবোৰ পিঠা পনা নবনায় এতিয়া অসমতে আহি কিনি আৰু খামহি আৰু অঁ অঁ অঁ আমাৰ অঁ ধানখেতিটো অলপ অলপকৈ শুনিছোঁ মানে অঁ সেইবোৰ আৰু অসমতে হেৰিয়তে আহিকিনি সব চাব লাগিব আৰু অসমতে অঁ তেতিয়াহ'লে বৰ ধুনীয়া পৰিৱেশ আকৌ অঁ অঁ আমাৰতো এইবোৰ দিল্লীততো একো পৰিৱেশ চাবলৈ নাইয়েই অসমতে পোৱা যায় অঁ অঁ অসমীয়াতো খানাটো খাইতো ভালেই পাওঁ অঁ খাৰ খাই বুলি কোৱা শুনিছোঁ আকৌ এতিয়া খাই পোৱা নাই নহয় খাবহে লাগিব অঁ অঁ দেখিছোঁ দেখিছোঁ চাবলৈ আহিছোঁ অসমৰ পৰিৱেশটো অসমৰ পৰিৱেশটো বৰ ধুনীয়া অঁ বৰ সৌন্দৰ্য্য়ৰ পৰিৱেশ দেই অঁ

অসমত কেলৈ সব পোৱা যায় চাবলৈ নহ্ অঁ এতিয়া অসমত যে এইটো জ্য়োতি উদ্যানৰ মূৰ্তিটো এইটো চাব পাৰিম অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ থোৱা